অঁ আজিকালি আমাৰ গাঁৱতো গাঁৱলীয়া পৰিৱেশ প্ৰায় নাইকিয়াই হৈছে তাৰমানে মানুহৰ গৰু ছাগলী এইবিলাক আগৰ যুগত আমি মনত পৰোঁতে আমাৰ দেউতাহঁতে যেনেকৈ গৰু ছাগলী পুহিছিলে বা হাঁহ পাৰ পুহিছিলে সেইখিনি আজিকালি এ মানে পৰিৱেশৰ ফালৰ পৰা অলপ অভাৱ অনাটনৰ ফালৰ পৰা নোৱাৰা হ'ল তাৰমানে ঘৰত আগৰ পৰিয়ালটোত এজন সদস্য আছিলে এতিয়া এজন তিনিটা বা চাৰিটালৈ এতিয়া মাটি আছে সেই পৰিয়ালটোৰ ধৰক এপুৰা বা এ পাঁচ বিঘা গতিকে সেই পাঁচজন বা তিনিজন ল'ৰা বেলেগ হৈ আকৌ তিনিটা পৰিয়াল হ'ল সেই তিনিটা পৰিয়ালৰ মাটি এবিঘাৰ পৰা ডেৰ বিঘাৰ বা দুবিঘাকৈ পৰিলে তাত খেতিয়ে কৰিবনে নে পুখুৰী এটাই খন্দাবনে হাঁহ পাৰ ছাগলী বা ফাৰ্মকে খুলিবনে গতিকে সেই পৰিৱেশ সুবিধা নোহোৱা খাতিয়ে এইখিনি বাদ দিবলগীয়া হ'ল বাদ দিয়া খাতিয়ে আগৰ যিখিনি গাঁৱলীয়া পৰিৱেশ সেইখিনি আজিকালি প্ৰায় গাঁৱত নাইকিয়া হৈছে

গতিকে তেওঁলোকে নিজে চলিবলৈ বা নিজৰ মাক বাপেক পৰিয়ালক পুহিবলৈ তেওঁলোকে অনেক ধৰণৰ ব্যৱসায়ে হওক বা ক'ৰবাত বাহিৰত যোৱাৰ হওক বা গতিকে নিজে নিজে চলিবৰ খাতিৰত পৰিয়াল পোহাৰ খাতিৰত নিজৰ পথ এটা উলিয়াই লোৱাৰ খাতিৰত নিজে বাহিৰত গুচি যাবলগীয়া হৈছে গতিকে ঘৰত গৰু ছাগলী খেতি পথাৰ কৰিবলৈ মানুহ নাই গতিকে সেইকাৰণে টাউনীয়া যিটো পৰিৱেশ আমাৰ গাঁৱতো আজিকালি প্ৰায় তেনেকুৱা পৰিৱেশতে এ মানুহ চলিবলগীয়া হৈছে কেলৈ এইখিনি সুবিধাৰ নোহোৱাত অভাৱৰ দোষত এইখিনি কৰিবলগীয়া হৈছে আৰু বস্তুৰ আজিকালি যিবিলাক দাম দোকানত আমাৰ দেউতাহঁতৰ দিনত এতিয়া ধৰক সৌ আমি নিজেই গম পোৱা নিজে আমি বজাৰো কৰিছিলোঁ এটা সময়ত পঞ্চাছ টকা পইচা নিবই নালাগে তাতকৈ কম নিলেও ঘৰৰ বজাৰটো হৈ আহে আজিকালি কিন্তু পঞ্চাছ টকা পইচাত বস্তু এটাই নাপায় এই কমেও পাঁচশ টকা বা এহেজাৰ টকা নিব লাগিব তেতিয়া সৰু মোনা এটা ভৰি আহিব গতিকে তেনেকুৱা এটা পৰিৱেশলৈ আহিল আৰু সেইবিলাক আজিকালি যিবিলাক ল'ৰা ছোৱালী আৰু সেইবিলাক খেতিপথাৰ কৰি তেওঁলোকে গৰু এজনী পুহিলে বা গৰুকে পুহিলে ছাগলীকে পুহিলে এতিয়া গৰুজনীয়ে পোৱালিটো দি তাক বেচিব পৰা হ'লে দুই তিনি বছৰ লাগিব বছৰেকৰ মূৰত পোৱালি এটা দিয়ে

গতিকে সেই গাখীৰকণ বেচিতো পৰিয়ালটো পোহ যাব নোৱাৰে সেইকাৰণে আৰু তাৰ যিটো পোৱালি হয় পোৱালিটো বছৰেকৰ মূৰত বা তিনি বছৰ চাৰি বছৰ মূৰতহে পোৱালিটো বেচিবগৈ পাৰিব ডাঙৰ হ'লে গতিকে সেই তিনি চাৰি বছৰলৈ আকৌ সেই পৰিয়ালটো মানুহঘৰ পোহ যোৱা এটা উপায় লাগিব নহয় সেইকাৰণে গৰু ছাগলী পোহাটো আজিকালি প্ৰায় মানুহৰ ঘৰতে কমি গৈছে আৰু আগৰ যিখিনি আমাৰ এ গাঁৱৰ পৰিৱেশ গাঁৱত এতিয়া বা বাহিৰৰ সৰু ফলমূলৰ ফালৰ পৰা নিজৰ বাৰীত নহ'লেও এ হাবিয়ে জংঘলে সেইবিলাক লেটেকু পনিয়ল আম কঁঠালৰ পৰা ধৰি লৈ অনেক ধৰণৰ থাকে আজিকালি মানুহৰ যেতিয়াই জনসংখ্যা বাঢ়িলে সেইকাৰণে হাবি বনবিলাকো কমি গ'ল মানুহৰ পৰিয়াল ঘৰ বনাবলৈ ল'লে জংঘলবিলাকো কমি গ'ল গতিকে তেনেকৈ বনৰীয়া জীৱ জন্তু আমাৰ মনত পৰাত এতিয়া গাঁৱত অনেক ধৰণৰ জীৱ জন্তু থাকে আজিকালি এতিয়া কিছুমান জীৱ জন্তু হেৰাই গৈছে এতিয়া চৰাইৰ ভিতৰত আমাৰ ইয়াত এতিয়া কিছুমান চৰাই আমি নেদেখাই হলোঁ কাউৰী পাতিকাউৰী বা ঘৰশালিকা ঘনচিৰিকা এনেকে টোকোৰা চৰাই কিছুমান আমি চৰাই এতিয়া নেদেখা হলোঁ আগতে সৰু গছৰ আগত পাকৈধৰাবিলাক থাকে পাকৈধৰা চৰাই পাকৈধৰাটো উপকাৰ থাকে সেইবিলাক সাপ চাপ এনেকৈ ধৰি খায় আৰু বাৰীত এইবিলাক তামোল দহজোপা আছে সেই পাকৈধৰা থকা অৱস্থাত এতিয়া কেৰ্কেটুৱাই তামোলটো খাব নোৱাৰে কেৰ্কেটুৱাক আকৌ পাকৈধৰাই খায় এ কেৰ্কেটুৱাৰ সংখ্যাটো তেতিয়া কম আছিলে এতিয়া সেই চৰাইবিধ নোহোৱাৰ পৰা কেৰ্কেটুৱাৰ সংখ্যা বেছি হ'ল তামোল চালি এজোপা কৰি মানে বাৰীত থাকিলেও তামোল পৈণত হ'বলৈ নাপায় কেৰ্কেটুৱাই চোবাই পেলায় আ গতিকে মানুহে চলা এটা উপায় নাইকিয়া পৰিৱেশত পৰিছে চাকৰি নথকা মানুহৰ এতিয়া যুগ যিটো চলিছে এতিয়া মানুহ জীয়াই থকাই এটা সমস্যালেখীয়া হৈছে সেইকাৰণে ল'ৰা দামৰি যিবিলাক হ'ল চাকৰি বাকৰি নাইকিয়া আ তেওঁলোকে এতিয়া নিজে চলিব খাতিৰত বা পৰিয়ালটো মাক বাপেকক পোহাৰ খাতিৰত পৰিয়াল পোহাৰ খাতিৰত তেওঁলোকে অনেক ধৰণৰ ব্যৱসায় চিন্তা কৰিবলগীয়া হৈছে কিছুমানে বাহিৰত গৈছে কিছুমানে বেপাৰ সমাৰত ধৰিছে

সেইকাৰণে মানুহ এতিয়া টাউনীয়া যিখিনি পৰিৱেশ এতিয়া টাউনীয়া প্ৰায়েই টাউনীয়া পৰিৱেশবিলাকহে এ গাঁৱতো চলিবলৈ লৈছে সেইটো পৰিৱেশৰ দোষত গাঁৱত টাউনীয়া মানে হেৰিটো কৰিবলগীয়া হৈছে এতিয়া গৰু গাই পোহাৰ ক্ষেত্ৰত টাউনত যেনেকৈ মানুহৰ গৰু গাই নোপোহে তাত ঘাঁহ পানী দিব নোৱাৰে বা সেইখিনিত তেওঁলোকক গৰু গাই পোহাৰ জেগা নাই আৰু গতিকে সেই তেনেকুৱা এটা পৰিৱেশে আমাৰ গাঁৱতো চলিছিলে চলিছে মানে সেইখিনি এতিয়া গাঁৱতো সংখ্যাটো কমিছে মানুহৰ সংখ্যা বেছি হৈছে আৰু খেতিপথাৰৰ সংখ্যা কমিছে মাটি বাৰীৰ সংখ্যা কমিছে পৰিয়াল বাঢ়িছে বস্তুৰ দাম যিমানে বাঢ়িলে সিমানে মানুহৰ চলিবলৈ উপায় নাইকিয়া হোৱা বিনিময়ত এতিয়া মানে অন্য অনেক ধৰণৰ এ শিতান বাচি ল'বলগীয়া হৈছে বা অনেক ধৰণৰ কৰ্ম কৰিবলগীয়া হৈছে সেইকাৰণে গাঁৱৰ পৰিৱেশটো প্ৰায় নাইকিয়াই হৈছে গাঁৱত সেইকাৰণে মানুহ এতিয়া ভৱিষ্যতলৈ মানুহৰ কেনেকৈ কি হয় আৰু সেইটো তেওঁ মালিকেহে জানে ভগৱানৰ ওপৰত নিৰ্ভৰ মানুহ কেনেকৈ চলিব কেনেকৈ খাই জীয়াই থাকিব এতিয়া বৰ্তমান তেওঁ ভৱিষ্যতত যেই নহওক বৰ্তমানতো মানুহে জীয়াই থাকিব লাগিবই খাই বৈ সেইকাৰণে মানুহে অনেক ধৰণৰ আজিকালি ল'ৰা দামুৰিয়ে অনেক ধৰণৰ তেওঁলোকে হেৰি বাচি লোৱাৰ খাতিৰত কৰ্ম বাচি লোৱা খাতিৰত কিছুমান ল'ৰা প্ৰায় ল'ৰাই এতিয়া বাহিৰত যাবলগীয়া হৈছে আমাৰ অসমত তেনেকৈ সুবিধা নাই বা গাঁৱত সুবিধা নাই চহৰত সুবিধা নাইকিয়া খাতিৰত কিছুমান ল'ৰাই এতিয়া বাহিৰলৈ গৈছে বাহিৰতো কিছুমান গৈ পেলাই এতিয়া সেয়া কিছুমান অনেক ধৰণৰ ঘটনা হৈছে সেইখিনি কিহৰপৰা হৈছে অকল ঘৰ চলোৱাৰ খাতিৰত চাকৰি বাকৰি নাইকিয়া দোষত এতিয়া চাকৰি দিছে চৰকাৰে চাকৰি এতিয়া আমি টিভিয়ে চিভিয়ে দেখি থকা

দুই লাখ আঢ়ৈ লাখ তিনি লাখ চাৰি লাখ পাঁচ লাখ গতিকে অই ভাগ্য অনুসৰি ক'ৰবাত এটা ল'ৰাই চাকৰীটো পাইছে ইসোপাৰ হাৰাশাস্তি হৈছে গতিকে তেনেকুৱা হেৰিয়তে মানুহৰ অলপ দিগদাৰ এটা হৈছে আৰু তাৰ ভিতৰতে এতিয়া মানুহ আৰু জীয়াইটো থাকিবই লাগিব খাই বৈ সেইকাৰণে অনেক ধৰ্ম কৰ্ম কৰি চলি থকা হৈছে আৰু আৰু ফলমূলৰ ক্ষেত্ৰতো তেনেকৈ এতিয়া যিমানেই